প্ৰথমতে মই আৰ্টিষ্ট আৰ্টিষ্ট হিচাপে মই নিজকে নাভাৱো কাৰণ মই তেনেকে বেলেগ ডাঙৰ ডাঙৰ মানুহ মানুহৰ নিচিনা ইমান কৰা নাই বা মোৰ ইমান ডাঙৰ নামো নাই কিন্তু প্ৰত্য়াহ্বান মোৰো আহিছিলে ষ্টেচনাৰী নাটনি ময়ো অভাৱ অভাৱৰ পৰা ডাঙৰ হৈছো সেইবোৰ অভাৱ ময়ো পাইছো যিহেতু মোৰ ছবি আঁকি ভাল লাগে বা মই এজন ডাঙৰ আৰ্টিষ্ট নহলে মই এজন সৰু আৰ্টিষ্ট সেইবোৰ কাৰণে যিবিলাক বস্তু লাগে কেতিয়াবা কেতিয়াবা সেইবোৰ আহি নপৰে টাইমত সেইবোৰ অভাৱটো মোৰো হৈছে কেতিয়াবা এনেকুৱা হয় যে মোৰ প্ৰতিচ্ছবি এটা যদিও মোৰ মগজুত আহি থাকে হ'লেও মই এই অভাৱৰ কাৰণে মই আঁকিব নোৱাৰো কিন্তু এইটোৰ বাবে সেইটো নহয় কি মই অঁকাটো বাদ দিছো বা কিবা কৰিছো বস্তুৰ নাটনি হোৱাটো সেইটোত মই বেলেগক কাকো একো ক'ব নোৱাৰো কাৰণ ঘৰৰ মানুহে সদায় কয় যে পঢ়া শুনা কৰিব লাগে ছোৱালী মানুহ বেলেগ কাম কৰিব লাগে এইবোৰ কাম কৰিব নালাগে এইবোৰ ঘৰৰ মানুহৰ মতে ছবি আঁকি কিমান পইছা কিমান পইছা আহিব কিমান উপাৰ্জন হ'ব কিন্তু মই এইবোৰ কাম কৰিছিলো কাৰণ মোৰ ভাল লাগিছিলে তাৰবাবে মই কেতিয়াও ভাবা নাই কেতিয়াও মই ডিমাণ্ড কৰা নাই কাকো যে মোৰ ইমান পইচা লাগিব ইমান পইচা লাগিব এজন মানুহে যদি তেওঁক মোৰ ওচৰত আনি কয় যে মোক অঁকা ত' মই নিশ্চিতভাৱে তেওঁৰ নিশ্চিতভাৱে তেওঁৰ সেইটোৱে কৰিম তেওঁক তেনেকে মন মাৰি যাবলৈ নিদিওঁ কিন্তু কেতিয়াবা এনেকুৱা হয় যে তেওঁ মোক মোৰ মোৰ আগত আহি বহিলেও মই তেওঁক আঁকিব নোৱাৰো কাৰণ কেতিয়াবা ষ্টেচনাৰী মোৰ লগতো নাথাকে মোৰ কিনিবও টান থাকে